হেল্ল' তেজপুৰ মেডিকেল কলেজ হয় হয় কি আছিল আপোনাৰ

হয় ক'বচোন হয় আপোনাৰ কি বেমাৰ হৈছে এনেই পেটৰ বিষ ন' আপোনাক মানে গেছৰ ডক্তৰ লাগে নে গেষ্ট্ৰ' ডক্তৰ লাগিব হয় আপুনি বাৰু কেতিয়ালৈ আহিব হয় আমাৰ ইয়াত আপোনাৰ দুজন আছে গেষ্ট্ৰ'ৰ গেষ্ট্ৰ'লজী ডিপাৰ্টমেণ্টৰ দুজন আছে এজন ভৱানী ভূঞা বুলি আছে আৰু এজন কিশোৰ চক্ৰৱৰ্তী বুলি আছে কোনজনক দেখুৱাব বাৰু আপুনি

আপুনি ভৱানী চাৰ আপোনাৰ ভূঞা ছাৰ আপোনাৰ সোমবাৰে সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে ৰাতিপুৱা আঠটা বজাত পাব আপুনি আঠটাৰ পৰা বাৰটাৰ ভিতৰত তাৰপিছত তেখেত নাথাকে আকৌ কিশোৰ ছাৰ আপোনাৰ আবেলি ছয়টাৰ পৰা অঁ ছাৰে চাৰিটাৰ পৰা সাতটা মানলৈকে থাকিব হয় আপুনি প্ৰায়'ৰ বুকিং কৰিব লাগিব এপইণ্টমেন্ট লৈ থ'ব লাগিব তেতিয়াহে সহজ হ'ব ন হয় ইয়াত আমাৰ ইয়াত আমাৰ সকলো মেছিন আছে আৰু কম খৰচতে আপোনাৰ বেলেগতকৈ কম খৰচতে আপোনাৰ যিবিলাক টেষ্ট থাকিব পৰীক্ষাবোৰ থাকিব সেইবোৰ কৰা হয় আপুনি অহাৰ আগতে বুকিং কৰিলেই হ'ব আপোনাৰ বুকিং আমাৰ চাৰিশ টকা দিব লাগে হয় সেইতো ইয়াতে আহি পেলাই কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেচন ফীজটো আপুনি ইয়াত আহি জমা দিব লাগিব যিদিনাখন আহিব সিদিনাখন ইয়াতে নাম এন্ট্ৰি কৰা হ'ব সেইদিনাখন আপুনি চাৰিশ টকাটো দিব লাগিব আৰু সেইটো আপোনাৰ এমাহলে ভেলিড থাকিব যদি আকৌ ছাৰে মাতে তেতিয়াও আপুনি সেই চাৰিশ টকাৰে হ'ব আকৌ পুনৰ আপুনি ৰেজিষ্ট্ৰেচন কৰিব নালাগে বুজি পাইছে হয় হয় আপুনি ফোন কৰি ল'ব আগদিনা হয় দিয়ক হয় থেংক ইউ